অঁ হয় মোৰ চিনাকি ক্ষুদ্ৰ ব্যৱসায়সমূহ হৈছে ধৰি লওক শাক পাচলি ধান খেতি আৰু

ধৰি লওক এইটো কি বুলি কয় আৰ চি এমো মই ব্যৱহাৰ আৰ চি এম বিজনেছতো মই কৰোঁ মোৰ বিশেষকৈ মানে সুবিধা এইটোৱেই কাৰণে মই কেইবাটাও বিজনেছ কৰিব পাৰিছোঁ কাৰণ মোৰ মানুহজনে মোৰ মোক বহুত ছাপৰ্ট কৰে মানুহজনে মোক হেল্প কৰে সহায় কৰে আৰু তাতে মোৰ ল'ৰা এটা আছে ডাঙৰ বি কম ফ'ৰ্থ চেমেষ্টাৰ পঢ়িছে মোৰ ল'ৰাইটোৱও মোৰ লগত ব্যৱসায়ৰ লগত মানে ধৰি লওক সহায় কৰে মই নোৱাৰিলে মোৰ ল'ৰাটো যায় কেতিয়াবা ল'ৰাটো নোৱাৰিলে মানুহজন যায় মোৰ স্বামী তেনেকৈ মই কেইবাটাও বিজনেছত মানে জড়িত হ'বলগীয়া হৈছে বা পাৰিছোঁ কৰিবৰ কাৰণে বিশেষকৈ মোৰ এই ব্যৱসায়সমূহতেই মোৰ ঘৰখনৰ মানে চলিবলৈ মানে মই ধৰি লওক সুবিধাসমূহ পাইছোঁ আৰু মানুহজনৰ বিশেষ কাম নাই মোৰ লগতেই এই ব্যৱসায়সমূহৰ লগত সহযোগিতা কৰে আৰু ল'ৰাটোকো পঢ়াবলৈ মই ধৰি লওক এই ব্যৱসায়ৰপৰাই মই স্বাৱলম্বিতা হ'ব পাৰিছোঁ কাৰণ এইখিনি নকৰিলে মানে মোৰ ঘৰখন চলিবলৈ বা মোৰ ঘৰখন আগুৱাই নিবলৈ মোৰ বহুত অসুবিধা হয় সেই সেই হেতুকে মানে মোৰ ল'ৰাজনেও মোৰ মানুহজনেও লগতে মোৰ লগতে ধৰি লওক এই ব্যৱসায় কৰিবলৈ মানে আগবাঢ়ি আহিছে আৰু ভৱিষ্যতলৈ এনেকৈ আগবাঢ়ি আহিব যিহেতু নেকি এই ব্যৱসায়ৰ লগত মই মোৰ ঘৰখন আগুৱাই নিবলৈ মই বহুতখিনি হতাশ পাইছোঁ বা মোৰ সহযোগ কৰিছে কাৰণে মই সিহঁতৰ লগতে ধৰি লওক কৰিব পাৰিছোঁ তেনেকুৱা ধৰণৰ মানে নকৰিলে মানে আমাৰ ঘৰখন চলিবলৈ বহুত অসুবিধা হয় আৰু এটা বিজনেছ কৰিলে মানে মানুহৰ ঘৰখন আগুৱাই যাবলৈ কেতিয়াও নোৱাৰে মোৰ ঘৰতে ধান খেতি আছে ধান খেতি কৰোঁ তাঁত বওঁ কাপোৰ চিলাওঁ ঘৰত এনেই থকা সময়ত ধৰি লওক যেতিয়া নেকি মই ওলাই যাব নোৱাৰোঁ মোৰ মানুহজনে ব্যৱসায়ৰ ক্ষেত্ৰত ওলাই যায় তেতিয়া মই তাঁত বওঁ আৰু আজৰি সময়ত কেতিয়াবা মই কাপোৰো চিলাওঁ ধৰি লক হাঁহ কুকুৰাও পালন কৰোঁ ঘৰতে তেনেকুৱা ধৰণৰ ধৰি লওক সৰু সৰু ব্যৱসায়বিলাক ঘৰতেই কৰি থাকোঁ আৰু নিৰ্দিষ্ট ব্যৱসায় হ'ল মানে মোৰ আৰ চি এম বিগনেছ এই বিগনেছত মই এতিয়া ৰাণা কইন পাইছোঁ মাহত মোৰ আঠ হাজাৰ টকা ইনকম হৈ আহি আছে আৰু ভৱিষ্যতেলৈও আগবাঢ়ি যাম বুলি মই ভাবিছোঁ কিয়নো আজিকালি মানুহৰ প্ৰত্যেক মানুহৰেই মানে ধৰি লওক বেমাৰ ধৰি লওক কাৰোবাৰ হাৰ্ডৰ কাৰোবাৰ চুগাৰ কাৰোবাৰ কিডনিক ফেল কাৰোবাৰ কিবা ধৰি লওক তেনেকুৱা ধৰণৰ কাৰোবাৰ গেষ্টিক কাৰোবাৰ লিভাৰ ফেটি কাৰোবাৰ ভৰি হাত টানি টুনি ধৰা তেনেকুৱা ধৰণৰ ধৰি লওক সেনেকুৱা হৈছে আজিকালি মানুহে চবেই শুদ্ধ বস্তু খাবলৈ পাইছে যিবিলাক ধৰি লওক প্ৰিঅ' বস্তু য'ত নেকি কোনো ভেজাল নথকা আমাৰ আৰ চি এমৰ বিজনেছটো মানে এনেকুৱা ধৰণৰ তাত স্বাস্থ্য সুৰক্ষা মেইন আৰু আহিছে নিবনুৱাসকলে মানে স্বাৱলম্বিতা স্বাৱলম্বী হোৱা মানে এটা পদক্ষেপ মই চাওক আজি বেছি পঢ়া শুনা নহয় আজি মই যেতিয়া নেকি জইনিং কৰিছিলোঁ দুহেজাৰ টকা মই আৰ চি এমৰ প্ৰডাক্ট লৈ আজি সেই দুহেজাৰ টকা প্ৰডাক্ট আজি মই ঘৰত ব্যৱহাৰ কৰিছোঁ আৰু বিক্ৰীও কৰিছোঁ আকৌ ধৰি লওক মই দুই এটা মানুহক ধৰি লওক এইটো হ'ল অনলাইন মাৰ্কেটিং এই মাৰ্কেটিঙত মই অনলাইনত কিছুমান মানুহৰ ধৰি লওক এতিয়া মই বজাৰত পি ইউ চিত যেতিয়া নেকি মই বজাৰ কৰিবলৈ যাওঁ সেই পি ইউ চিত অনলাইনত বিল মাৰি দিবলগীয়া হয় তাৰ উপৰিও আৰ চি এমটো হ'ল ৰাইট কনচেপ্ট মাৰ্কেটিং মানে মই যিহেতু নেকি আৰ চি এমত এতিয়া জইনিং হয় যিখিনি মই বহুতখিনি মানে ধৰি লওক বহুত মই ট্ৰেইনিং ইমান ল'ব পৰা নাই যিবিলাক মোৰ আপলাইন আহে ধৰি লওক লিডাৰবিলাক আহে সিহঁতে যিখিনি মোৰ ঘৰতে ধৰি লওক ট্ৰেইনিং দিয়ে সেইখিনি ট্ৰেইনিং লৈ কেনে মই যিখিনি বুজি পাইছোঁ বিশেষকৈ এনেকৈ ধৰণৰ ক'বলৈ ধৰি লওক মোৰ অকণমান অসুবিধা হয় কিয়নো নিজে মনতে ধৰি লওক যিখিনি বুজি পোৱা হয় সেইখিনি মানুহৰ আগত প্ৰকাশ কৰি ক'বলৈ মানে মই সেইখিনি ইমানখিনি ট্ৰেইনিং আজিলৈকে সেনেকৈ লোৱা নাই মই আৰু মানে কি হ'ল ধৰি লওক এতিয়া সৰিয়হৰ এক কেজি দাম ধৰি লওক সৰিয়হ এক কেজি দামৰ ধৰি লওক পঞ্চাছ টকা এক লিটাৰ তেল উলিয়াবলৈ হ'লে চাৰি চাৰিশ টকা সৰিয়হ কিনিব লাগিব চাৰিশ টকাৰ সৰিয়হত এক লিটাৰ তেল ওলায় ধাৰা ইঞ্জিন সেইকেইটা তেলত ধৰি লওক ওৱান ছেভেণ্টি থ্ৰী বা ওৱান ছিক্সটি ফাইভ সেনেকৈ লয় এক লিটাৰ সেয়াত প্ৰিঅ' শুদ্ধ তেল বুলিতো আমি ধৰি লওক ক'ব নোৱাৰোঁ প্ৰিঅ' শুদ্ধ ধৰি লওক আমি খাইছোঁ বা হেৰি কৰিছোঁ কিন্তু আমাৰ আৰ চি এমত যোনটো তেল ধৰি লওক ৰাইচ ব্ৰণ্ড অইল সেই তেলটো আমি চাউলৰ পলেপৰপৰা বনোৱা আগৰদিনীয়া মানুহে যিবিলাকে ধৰি লওক ঢেঁকীত বান্ধি চাউল খাইছিলে বা কিবা খাইছিলে ঠিক তেনেকুৱা ধৰণৰ খাইছিলে কাৰণে আগৰ দিনৰ মানুহৰ ধৰি লওক বেমাৰ আজাৰ কমটি আছিলে বা কিবা এটা আছিলে কমটি আছিলে এতিয়া মানুহৰ আমি যিবিলাক আমি ধৰি লওক খাইছোঁ ধৰি লওক আমি কিনিকনে বজাৰৰপৰা সেইবিলাক আমি প্ৰিঅ' শুদ্ধ খাইছোঁ নে নাই খোৱা আমিতো ক'ব নোৱাৰোঁ আৰ চি এমৰ প্ৰডাক্টবিলাক ধৰি লওক সেনেকুৱা ধৰণৰ কোনো মানে ধৰি লওক ভেজাল এটা বা কিবা এটা মিক্স কৰিছে বা কিবা এটা ধৰি লওক কেমিকেলযুক্ত বস্তু তেনেকুৱা ধৰণৰ নহয় সেইকাৰণে মই আকৰ্ষণীয় তথ্যসমূহৰবিলাকৰ ভিতৰত মানে তালিকাভক্তৰ ভিতৰত মই এতিয়া ক'ব বিচাৰিছোঁ যে মোৰ কাৰণে মই আৰ চি এমটোৱে বেছ দেখিছোঁ কিয়নো আৰ চি এমটো মানে প্ৰডাক্টবিলাক ইমানেই ভাল কোনো মানে ইয়াত ধৰি লওক ভেজাল নহয় হেৰি নহয় আৰু আৰ চি এমত মই এতিয়ালৈকে মই মোক তলত জইনিং চাৰিশৰো ওপৰৰ অধিক মানুহে মই ধৰি লওক স্বাৱলম্বিতা কৰিবলৈ মই পাইছোঁ মানে মই নিজকে ধৰি লওক মোৰ নিচিনা ধৰি লওক মানে নপঢ়া নুশুনা মোৰ নিচিনা এগৰাকী ধৰি লওক নিবনুৱা মই আগবঢ়াই নিবলৈ মই ধৰি লওক সক্ষম হৈছোঁ হে সেইটো কাৰণে মই আৰ চি এমটো বেজ বুলি ভাবিছোঁ